মোৰ ঘৰত এখন ফুলনি বাগিছা আছে আৰু মই ফুল ৰুওঁ মোৰ ফুল ভাল লাগে আৰু মোৰ ঘৰৰ মাহঁতেও মোৰ মতলব ফুল ভাল পায় য'তেই মানে কিবা ফুল চুল দেখিলেও ভাল লাগে আৰু মই লৈ আহোঁ ফুলবোৰ ফুলবোৰ লৈ আহি মানে প্ৰথমতে ফুলৰ সেইবিলাক পচাওঁ পচাই তাৰপৰা যদি শিপা ওলাই তাৰপাছত মই ধুনীয়াকৈ মাটি চহাওঁ চহাই ফুলবোৰত গোবৰ মাটিখিনিত গোবৰ আৰু বিভিন্ন সাৰ দি দিওঁ তাৰপিছতে গাঁত খান্দো গাঁত খান্দি তাত ফুলবোৰ ৰুওঁ আৰু হয় ভাল লাগে ফুল ৰাতিপুৱা ৰাতিপুৱা ফুলবোৰ দেখিলেই শুৱাৰপৰা উঠি ফুলবোৰ দেখিলেই মানে ভাল লাগে কিবা এটা আৰু বিভিন্ন ধৰণৰ ফুল আছে মোৰ তাত যেনে গোলাপ নাৰ্জী তগৰ শেৱালী বহুত ৰুও মানে কিছুমান ছিজনিং ফুলো মই ৰুইছোঁ আৰু ব য'ত য'তেই নেদেখো মানে ফুল লৈ আহোঁ মই আৰু বিভিন্ন কালাৰৰ আছে ৰঙা গোলপীয়া সেউজীয়া হালধীয়া বহুতো টাইপৰ ফুল আছে আৰু ছিজনিং ফুলবিলাক ৰুওঁ ভাল লাগে বহুতে ফুল ইমান আবডাল নকৰে তথাপিও মানে মই ভালপাওঁ ফুলবোৰ আৰু যেতিয়া আমি ৰাতিপুৱা শুৱাৰপৰা উঠি আহি আমি ফুলবোৰ দেখোঁ ভাল লাগে আৰু ফুলবোৰক সদায়েই পানী দিওঁ আৰু বিভিন্ন সাৰ পানী দিওঁ আৰু সদায় মানে ফুলবোৰক মানে তলখন চাফা কাৰি ৰাখিব লাগে আৰু পানী চানী দিব লাগে তেতিয়া সাৰ চাৰ দিলে ডাঙৰ হয় ফুলবোৰ ভাল লাগে কিবা এটা